পৰ্যটক আহিলে আমাৰ ইয়ালৈ আপোনাৰ প্ৰথম প্ৰথমততে প্ৰথমতে আমি নিব পাৰোঁ কামাখ্যা মন্দিৰলৈ তাত দৰ্শন কৰাব পাৰোঁ তাৰপৰা আহি আমি যাব পাৰোঁ আপোনাৰ কাজিৰঙা যাব পাৰোঁ কাজিৰঙাত আমাৰ অসমৰ স্বীকৃতি হ'ল আমাৰ গঁড় ৰাইনো গঁড় চাব পাৰে তাৰপৰা গৈ ইফালে আপোনাৰ শিৱসাগৰ যাব পাৰে শিৱসাগৰত আছে আপোনাৰ ৰংঘৰ আছে কাৰেংঘৰ আছে জয়দৌল আছে শিৱদৌল আছে তাৰপিছত আপোনাৰ এইফালে আমাৰ গুৱাহাটীত আৰু আছে বশিষ্ঠ মন্দিৰ আছে আৰু আপোনাৰ তিনিচুকীয়ালৈ গ'লে তিনিচুকীয়াত টিলিঙা মন্দিৰ আছে টিলিঙা মন্দিৰ চাব পাৰে আপটো ইফালে আপোনাৰ ক্ৰছ কৰি এইফালে আমাৰ অলপ কাষতে আমাৰ অৰুণাচল আছে অৰুণাচল চাব পাৰে ৰিটাৰ্ণ ঘূৰি আহি আপুনি মাজুলী যাবলৈ যাব পাৰে মাজুলীত বহুত সত্ৰ আছে মাজুলীত গ'লে আপোনাৰ পৰ্যটকে এদিনৰ কাৰণে গৈ একো মানে গ'ম নাপায় তাতে মিনিমাম দহ দিন পোন্ধৰ দিন থাকিলে বহুতখিনি সত্ৰ তাত চাব পাৰে বহুতখিনি মানে কালচাৰ বহুতখিনি হেৰি মানে তাত আছে সেইখিনি এফালৰপৰা তেখেতসকলে চাব পাৰে আৰু ইফালে আহি আপোনাৰ মানে ঘূৰি আহি আপোনাৰ বৰপেটা চাব পাৰে বৰপেটা সত্ৰ চাব পাৰে তেজপুৰ আছে নগাঁও আছে তেজপুৰতো বহুত পুৰণা হেৰি আছে এই কি কয় লাচিত বৰফুকনৰ এটা হেৰি আছে আপোনাৰ এটা হেৰি আছে আপোনাৰ এটা পাহাৰ আছে তাত যাব পাৰে তাৰপিছত আকৌ নগাঁৱত এতিয়া নতুনকৈ একেবাৰে মৃত্যুঞ্জয় মন্দিৰ বনাইছে তাত সোমাব পাৰে তাৰপাছত আপোনাৰ ইফালে আহি আপোনাৰ গুৱাহাটীত সোমাইতো গুৱাহাটীত আৰু ইফালে সিফালেতো বহুত আছেই তেনেকৈ আৰু গুৱাহাটীত থা থাকিবলৈ বহুতখিনি সুবিধা আজিকালি হৈছে বাকী মই ভাবো পৰ্যটক আহিলে অসমত আহিলে মানে বেয়া নাপায়